হেল্ল' দাদা মই কালি আপোনাক ফোন কৰিছিলোঁ অঁ যোৰহাটলৈ যাম বুলি যে গাড়ীখন বুক কৰিছিলোঁ অঁ অঁ নহয় মই আপোনাক ৰাতিপুৱাৰ পৰা ফোন মাৰি আছোঁ আপুনি ফোনটো ৰিচিভ কৰা নাই হয় হয় নহয় মানে হেৰি হ'ল এড্ৰেছটো মানে মই আপোনাক যিটোত দিছিলোঁ আমাক যে মৰঙি চাৰিআলি পা নিব লাগিব বুলি আপোনাক কৈছিলোঁ এতিয়া তাৰমানে হেৰি হ'ল আৰু তাৰ পাছতে আপোনাৰ গাড়ীখন বুক কৰাৰ পাছতে আৰু দুজনমান যাম বুলি ক'লে তাকে এতিয়া অলপ আগৰ পৰা আনিবগৈ লাগে মৰঙি চাৰিআলি নহয় মানে মৰঙি চাৰিআলি পা ন কিলোমিটাৰমান যাব লাগিব নাই ৰাস্তা ভালেই আছে আপুনি নহয় নহয় ৰাস্তা ৰাস্তা ঠিকে আছে আপুনি একো প্ৰব্লেম নাপায় নহয় নহয় দিগদাৰ নহয় আপোনাৰ নহয় মই সেইটো ৰাস্তাত গৈছোঁ নহয় আপোনাৰ একো প্ৰব্লেম নহয় ঠিক আছে তেতিয়াহ'লে নহয় আপুনি সেইকাৰণেতো মই আপোনাক ৰাতিপুৱাৰ পৰা ফোন কৰি আছিলোঁ ৰাস্তা বেয়া নহয় ৰাস্তা আমি গৈ থাকোঁ নহয় সেইফালে আৰু আপোনাক পইচাটো পইচাটো অলপ বেছি কৰি দিম আৰু ঠিক আছে নালাগে হ'ব দিয়ক তেতিয়া আমি বেলেগ এখন গাড়ীয়ে বুক কৰি যাব লাগিব আপোনাৰখন কেঞ্চেলেই কৰক তেতিয়া হ'ব